ভাৰতবৰ্ষখনত বহুতো ব্যৱসায়িক উদ্যোগপতিৰ নেতা আমাৰ ভাৰতবৰ্ষখন উন্নত কৰিবৰ কাৰণে তেওঁলোকে কি প্ৰযুক্তিবিদ্যা শিক্ষা মনোৰঞ্জন বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে তেওঁলোকে উদ্যোগপতি হৈছে তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ ডিজিটেল মাধ্যমেৰে আগবঢ়াই নিব পাৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰতো ইখন দেশৰ মাজতো সিখন দেশে কেনেকৈ শিক্ষা যাবও পাৰিছে শিক্ষাৰ কাৰণে আৰু পৰিবহন যাতায়তৰ ব্যৱস্থা আমাৰ আগবাঢ়ি গৈছে আগতকৈ ভাৰতবৰ্ষখন বহুতো ক্ষেত্ৰত বাণিজ্য ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিছে মাধ্যমবিলাক উন্নত হৈছে উন্নত পদ্ধতিৰে তেওঁলোকে কাম কৰিছে আৰু সলনিও হৈ গৈছে উদ্যোগপতি আম্বানি উদ্যোগপতিয়ে আমাৰ দেশখন মনোৰঞ্জনৰ কাৰণে যিখিনি কৰিব পাৰিছে বাণিজ্যৰ ক্ষেত্ৰতো তেওঁ আগবাঢ়াই নিব পাৰিছে আৰু নেতা হিচাপে মই নৰেন্দ্ৰ মোদী মোদী প্ৰধানমন্ত্ৰী ক'ব বিচাৰোঁ তেওঁ আমাৰ দেশৰ কাৰণে যিখিনি সলনি কৰিব পাৰিছে আন ডাঙৰ ডাঙৰ দেশবিলাকতকৈও লগত সমানে আগবাঢ়িব পাৰিছে প্ৰযুক্তি ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আৰু ডিজিটেল মাধ্যমেৰে তেওঁ সক সকলোখিনি আগবঢ়াই নিয়াত যি অৰিহণা আগবঢ়াইছে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো তেওঁলোকে আগবঢ়াইছে তেওঁলোকৰ লোকসকলৰ কাৰণে আমাৰ ভাৰতবৰ্ষখন আগৰ যিটো পদ্ধতিত আছিল সেই পদ্ধতি এতিয়া নাই তেওঁলোকে সকলোখিনি মাধ্যম সুচাৰুৰূপে কাম কৰিবলৈ আগবাঢ়িব পাৰিছে এই লোকসকলৰ কাৰণে হৈছে বুলি মই ভাবোঁ তেওঁলোকে সকলো দেশৰ মানুহক কি পদ্ধতিৰে কি ধৰণে কাম কৰিলে আগবাঢ়িব পাৰিব ৰাস্তা পদূলিবোৰ আৰু পৰিবহন ব্যৱস্থাও শিক্ষা প্ৰযুক্তি এতেকে সকলোখিনিতে তেওঁলোকে কৰিব পাৰিছে লোকসকলৰ কাৰণে হৈছে বুলি মই ভাবোঁ যোৱা কেইবছৰমানৰ আগৰ পৰা আমাৰ কিছুমান জীৱনত পৰিৱৰ্তন হৈছে আগৰ যুগত যিখিনি নাছিল সুবিধা আজিৰ ল'ৰা ছোৱালীয়ে সেইখিনি সুবিধা পাইছে কিন্তু ল'ৰা ছোৱালীয়ে ল'ব জনা নাই বা আগবাঢ়ি যাব পৰা নাই আমাৰ অসমখনকো এই ধৰণে আগুৱাই নিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও বহুতখিনি আগবঢ়াইছে ৰাস্তা পদূলি হওঁক শিক্ষা খে ক্ষেত্ৰত হওঁক প্ৰযুক্তিবিদ্যা বাণিজ্যৰ ক্ষেত্ৰত পৰিবহনৰ ক্ষেত্ৰতো সকলোখিনি তেওঁ আগবঢ়াই নিছে আৰু কৰিবও পাৰিছে বুলি মই ভাবোঁ প্ৰতিতো পদ্ধতিৰ ভাল ধৰণে তেওঁ সুচাৰুৰূপে কৰিছে আৰু প্ৰতিখন জিলাতেই তেওঁ শিক্ষাৰ ক্ষেত্ৰত যিখিনি সা সুবিধা দিব লাগে সেই সা সুবিধাখিনি কৰিছে

কিছুমান আচনি তেওঁ প্ৰস্তুত কৰিছে যিবোৰ আচনিৰ দ্বাৰা আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলো আগবাঢ়িব পাৰিছে প্ৰত্যেকখন গাঁৱতে ছয়টা সাতটা গোট তেওঁ খুলিবৰ কাৰণে সুবিধা কৰি দিছে আৰু প্ৰতিতো ৱাৰ্ডতে খোলাৰ সুবিধাৰ কাৰণে তেওঁ ব্লক ৱাইজত কিছুমান বাপ পাতি দিছে সেই ধৰণে তেওঁলোকে সেই কামখিনি আমাৰ গাঁৱে গাঁৱে আহি কৰিছেহি আৰু তেওঁলোককো কিছুমান সুবিধা দিছে অহা যোৱাৰ কাৰণে বা কিছুমান ব্লকৰ দ্বাৰা তেওঁলোকে সেইখিনি কাম কৰিছে আৰু গাঁও অঞ্চলৰ কাৰণে পঞ্চায়তেও কিছুমান কাম কৰিছে সেই কামখিনি তেওঁ মুখ্যমন্ত্ৰী হিচাপে বহুতখিনি কাম আগবঢ়াই নিছে কেইবছৰমানতে আমি ভাবোঁ আমাৰ গাঁৱবোৰলৈ বা আমাৰ দেশলৈ বহুত পৰিৱৰ্তন আনিছে বুলি মই ভাবোঁ